ক'ভিড নাইণ্টিন মহামাৰীয়ে মহামাৰী যেতিয়া আহিছিলে আমাৰ আমি বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিলে মানুহৰ ঘৰলে যাব নোৱাৰা হৈছিলোঁ চিনাকী মানুহবোৰ আমাৰ ঘৰলৈ আহিব নোৱাৰা হৈছিলে ট্ৰেইনত জাৰ্ণি কৰিব পৰা নাছিলোঁ মানুহৰ দূৰত্ব বজাই ৰাখিবলৈ দিছিলে চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিছিলে প্লাছ আপোনাৰ বজাৰ পাতি কৰাতো আমাৰ বহুত অসুবিধা হৈছিলে বজাৰত গ'লেও ধৰক কোনোবা এটা দিন ধাৰ্য্য় কৰি দিছিলে সেইদিনৰ দছটা বজাৰ ভিতৰত বোলে বজাৰ চজাৰ সব কৰি আহিব লাগিব প্লাছ আপোনাৰ চাকৰিয়াল চাকৰিয়াল মানুহবিলাকৰ কাৰণেতো অকণমান তেওঁলোকক হেৰি পাছ দিছিলেই তেওঁলোক অকণমান ওলাই মেলি যাব পাৰিছিলে কিন্তু সাধাৰণ যিবোৰ মানুহ সেইবোৰ ওলাই যাবলৈ বহুত দিগদাৰ হৈছিলে আৰু ক'ভিড মাৰি মহামাৰীয়ে আমাক যথেষ্ট ক্ষতি কৰিছিলে ক'ভিড মাৰি মহামাৰীৰ ফলত আমাৰ আৰ্থিক সংকটত বহুত ভুগিব লগা হৈছিলে আমি আৰু তেনেকুৱা বহুতো আছে